কাপোৰ ধুবলৈ মই ভাল ব্ৰেণ্ডৰ চাৰ্ফ নহ'লে চাবোন ব্যৱহাৰ কৰোঁ আৰু সেই কাপোৰখিনি বেলেগ বেলেগ বতৰ বেলেগ বেলেগ বতৰৰ অনুযায়ী যিহেতু আমাৰ কাপোৰ সদায় ধোৱা হয়েই গতিকে বেলেগ বেলেগ বতৰত আমি কাপোৰবোৰ কেনেকৈ শুকোৱাব পাৰোঁ তাৰ কাৰণে আমাৰ নিজস্ব কিছুমান কথা থাকে যেনেকৈ সুবিধা হয় ধৰক ডাৱৰীয়া বতৰ হ'লে আমি বৰষুণ নপৰা ঠাইত শুকান ঠাইত কাপোৰখিনি এনেকৈ ৰছী বান্ধি তাত শুকা কাপোৰ মেলিবলৈ চেষ্টা কৰোঁ য'ত বতাহো লাগি থাকে বতাহো থাকে যিহেতু আমাৰ পৰি বতৰৰ আৰ্দ্ৰতাৰ অনুযায়ী জলবায়ু পৰিৱৰ্তন হয় কেতিয়াবা কিছুমান জলবায়ুত পানীৰ পৰিমাণটো বেছি থাকে তেতিয়াহ'লে আমি তেনেধৰণে কাপোৰখিনি মেলিবলৈ চেষ্টা কৰিব লাগে আৰু আমি বেছি পানী খৰচা নকৰিবলৈ হ'লে নকৰিবৰ কাৰণে আমি প্ৰথমতে ছাৰ্ফত দি থোৱা কাপোৰখিনি খুব পৰিষ্কাৰকৈ ধুই লওঁ ধুই লৈ মানে এনেকৈ আমি আমাৰ ভাষাত আমি থুকুচি লওঁ বুলি কওঁ সেইখিনি থুকুচি ছাৰ্ফৰ যিখিনি পানী থাকে যোৱাই লওঁ কম পানীতে পানী তাৰপিছত আমি দুবাৰ যদি আমি ধুনীয়াকৈ আওডালি দিওঁ পানীখিনি জুবুৰিয়াই জুবুৰিয়াই তেতিয়াহ'লে কি হয় আমাৰ কাপোৰখিনি খুব কম পাৰিমাণৰ পানীতে পৰিষ্কাৰকৈ আমি ধুব পাৰোঁ আৰু নি হয়তো ৰ'দ পৰা ঠাইত ৰ'দ দিলে ৰ'দ পৰা ঠাইত মেলোঁ আৰু যদি বতৰটো ডাৱৰীয়া থাকে তেতিয়াহ'লে আমি ঘৰৰ ছাদ নহ'লে আমি য'ত বৰষুণ নপৰে তেনেকুৱা ঠাইত মেলিবলৈ চেষ্টা কৰোঁ সেইয়াই আৰু